অঁ নুমলীকাই হয় নাই বাৰু অঁ ঘৰতে আছেনে আপুনি অঁ আপোনাৰ হেনো ব্ৰইলাৰ আছে হয় নেকি অঁ ব্ৰইলাৰ এটা লাগিছিলে পায় অঁ এই এই কাইলৈ লাগিছিলে এনেই কে জি কে জি কেনেকুৱা হৈছে অঁ অঁ আপুনি কাইলৈ ঘৰতে থাকিব ন

অঁ এই কাইলৈ আলহী অহা কথা আছে লাষ্ট ডিচেম্বৰ পঁচিছ ডিচেম্বৰ নহয় জানো সেইকাৰণে ব্ৰইলাৰ এটা বিচাৰিলোঁ হেৰি কি কয় আপুনি ঘৰতে থাকিব ন অঁ অঁ মই ৰাতিপুৱা সময়টো চাই পিনি যাম বাৰু নহ'লে ল'ৰাটো হ'লেও পঠিয়াই দিম অঁ এনেই অন্যতো দিয়ে নাই ব্ৰইলাৰ দোকানত

অঁ অঁ ইমান দুশ হেৰিকৈ নলব দুশ আঢ়ৈশকৈ নল'ব আৰু দুশ টকাকৈ ল'ব আৰু কে জি দেই কিমান ওৱেটলৈকে আছে অ ঠিক আছে মোক আঢ়ৈ কে জিমানৰ জুখীয়া এটা দিব অঁ অঁ অঁ দুশ টকাকৈ ল'ব আলহী আহিব আলহী কালি পঁচিছ ডিচেম্বৰ যে আলহী অহা কথা আছে যদি আলহী আহে তেতিয়া আনিমগৈ আৰু যদি আলহী নাহে তেতিয়া নপঠিয়াও ল'ৰাক

অঁ এইবোৰ যা যোগাৰ হৈছে আৰু অ' ব্ৰইলাৰটো হ'লেই হ'ব অঁ অঁ

অঁ অঁ দেনা পানীও দাম হৈছে নহয় ন অঁ অঁ দানা দানা পানীও দাম কাৰেণ্টৰ বিল বাঢ়িছে সেইটো কাৰণে ৰেটটো বাঢ়িছে আৰু ন এনেই ব্ৰইলাৰ ব্ৰইলাৰ পোহাত লাভেই আছে আৰু ন ইমান লছ নহয় অঁ অঁ ঘৰ ঘৰত খাই নাই ব্ৰইলাৰ চইলাৰ মাৰি ঘৰত খালে অঁ অঁ ঘৰত খালে লছেই হৈ যায় ন অঁ অঁ অঁ এনেই থকাতকৈ ভালেই কৰিছে দিয়ক আলহী মোৰ শিৱসাগৰৰপৰা আহিব পায় মোৰ লগৰ হয়

অঁ অঁ অঁ গাড়ী খোলা থাকিব কাইলৈ পঁচিছ ডিচেম্বৰ আমাৰ হেৰি বন্ধ নাই দিয়া নহয় বাইকতে পঠিয়াই দিম ল'ৰাটো

বিক্ৰী হৈছে চেল হৈছে আৰু লাষ্ট ডিচেম্বৰ নহয় ন য'তে ত'তে খানা পিকনিক ওলাইছে ন আকৌ জানোৱাৰীলৈকে বিক্ৰী হ'ব আৰু এনেই কিমান দিনত বিকিবপৰা হয়গৈ ব্ৰইলাৰ অঁ অঁ অঁ দৰৱ পাতিটো কিমান দিনলৈকে দি থাকে অঁ অঁ অঁ অঁ বহুত কষ্ট আছে ন ব্ৰইলাৰতো হ'লেও এনেই থকাতকৈ টাইম পাছ কৰি দুটকা চাৰিটকা উলিয়াই থকা ইনকম হয় আৰু ন

অঁ অঁ ভালেই কৰিছে দিয়ক দিয়ক এনেই থকাতকৈ ন এই লাষ্ট ডিচেম্বৰ ধুনীয়া ইনকম হ'ব জানুৱাৰীটো বিচাৰিব মানুহে ন খানা চানা খাবলৈ আকৌ মাঘৰ বিহু আহিলে বিহু ভোজ চোজ খাবলৈ বিচাৰিব ন

অঁ কাইলৈ যাব দেই কাইলৈ কিমান সময়ত পাওঁ আজৰি আলহী পোৱা আগতে পঠিয়াম আৰু অঁ আলহী ফোন কৰিব নহয় ধৰি লওক আমাৰ চাৰিআলিমান পালহি আৰু মই তেতিয়া ল'ৰাটো পঠিয়াই দিম তে ঘৰতে আছেনে

অঁ অঁ চাফচিকুণ কৰি অঁ পানী চানীটো গৰম কৰি দিয়ে ন চাগে পানী ক'ৰ পানী খায় চাপ্লাই পানী অঁ অঁ চাপ্লাই পানী অঁ অঁ অঁ চাপ্লাই পানী গৰম কৰি লয় ন নহ'লে পানীৰপৰাই বহুত বেমাৰ হয় নহয় ব্ৰইলাৰ ন

ঠিকেই কৈছে যত্ন কৰি ৰাখিব ন একো লছ নহয় অঁ হ'ব দিয়ক তেতিয়া তেতিয়াহ'লে মই কাইলৈ পঠিয়াই দিম অঁ অঁ অঁ অঁ অঁ অঁ